ধুনীয়া বাগিচা এখন আমি কম খৰচতে ঘৰত পাতিব পাৰোঁ তাৰ কাৰণে আমি কিছুমান পদক্ষেপ ল'ব লাগিব যেনে আমি বাগিচাৰ কামসমূহ আনক কৰিবলৈ নিদি নিজেই কৰিব লাগিব তাত পানী দিয়া চাফ চিকুণ কৰা সেই কামসমূহ যদি আমি নিজেই কৰোঁ আৰু বজাৰৰ পৰা অনা সাৰৰ পৰিৱৰ্তে যদি আমি ঘৰতে পোৱা পচন সাৰ গোবৰ আদি দিব পাৰোঁ আজিকালি কিছুমান মানুহে ঘৰতে কেচু সাৰো প্ৰস্তুত কৰে সেই সাৰো দিব পাৰোঁ আৰু তাকো যদি নহয় আমি ঘৰত খাবলৈ অনা পাচলিৰ বাকলিসমূহ পেলাই দিয়াৰ পৰিৱৰ্তে এঠাইত দমাই থৈ সেইখিনি অকণমান গেলি যোৱাৰ পাছত সেইখিনিও আনি আমি ফুলৰ গুড়িত দিব পাৰোঁ সেইয়াও এটা ভাল সাৰ হয় তেনেকৈ আমি নিজেই যদি নিজৰ কামখিনি সুচাৰুৰূপে কৰিব পাৰোঁ তেতিয়া বৰ বেছি খৰচ নহয় লগতে টাবৰ সলনি যদি ঘৰত ঠাই আছে তেতিয়া আমি মাটিতেই লগাব পাৰোঁ ফুলসমূহ তেতিয়াও আমাৰ পইচা অলপ ৰাহি হোৱা হয়